মই গাড়ীৰে সৈতে ভ্ৰমণ কৰি কিছুমান জেগা মোৰ প্ৰিয় জেগা মোৰ প্ৰিয় স্থান মোৰ আছে যেনে ধৰক মই গোৱালৈকে গৈছোঁ গোৱাতো মই বৰ সুন্দৰ এটা পৰিৱেশ পাইছোঁ সেই পৰিৱেশবিলাক মানে আমাৰ ইয়াত সেই পৰিৱেশটো খুব কমেই ঠিক ধৰক তেনেকৈ ধৰক মই গুজৰাট গৈছোঁ হাললোল গৈছোঁ আৰু আপোনাৰ ছুইজাৰলেণ্ডো গৈছোঁ মই গতিকে সেইবিলাক জেগাত গৈ আপোনাৰ মনটো ইমান ভাল লাগে ইমান মনটো বৰ সুন্দৰ লাগে ঠিক তেনেকুৱা কিছুমান জেগাৰ কথা এতিয়াও মোৰ মনলৈ মানে আহিয়ে থাকে ঠিক তেনেকুৱা স্থানত আকৌ যেন দ্বিতীয়বাৰ যাবলৈ পাও নে নাপাও সেইটো ক'ব নোৱাৰোঁ কিন্তু কেতিয়াবা কেতিয়াবা ভাব হয় যেন যাওঁ ভগৱানে নিলে যাম নেকি আৰু আমাৰ ইয়াতে আমি ডিব্ৰুগড় গৈছোঁ ডিব্ৰুগড় খন বৰ সঁচাকৈয়ে খুব ভাল লগা জেগা কাৰণ তাতো সুন্দৰ পৰিৱেশ পাইছোঁ তাতো মানে মাত কথাৰ মানুহবিলাকৰ যিখিনি আমি মানে সা শুশ্ৰূষা যিখিনি হেৰি পাইছোঁ সেইখিনিও ভাল লাগিছে তাৰ বাহিৰে আমি মই গৈছো ঢকুৱাখনা মাজুলী গৈছোঁ মাজুলীৰ সত্ৰ ভ্ৰমণ এইবিলাক কৰি পেলাই যিটো পাইছো মাজুলীত খুবেই ভাল লাগিছে মাজুলীৰ সত্ৰবোৰ চাইছোঁ সেইখিনিও ভাল লাগিছে আৰু আমাৰ ইয়াতে নিকটৱৰ্তী বৰদোৱা আছে বৰদোৱা থানতো মই গৈছোঁ বৰদোৱা থানত গৈ পেলাইয়ো আমি গুৰুজনাৰ যিখিনি হেৰি পাইছো সেইখিনিয়ো আমাৰ ভালেই লাগিছে কাৰণ গুৰুজনাৰ নীতি আদৰ্শ গোটেই সম্পৰ্ণখিনি আমি পাইছোঁ সেইটোও ভাল লাগিছে আৰু বৰপেটা সত্ৰত গৈছোঁ বৰপেটা সত্ৰত মাধৱদেৱ পুৰুষৰ যিখিনি হেৰি পাইছোঁ সেইখিনিও আমি সঁচাকৈয়ে মানে ভাল লগা জেগায়েই পাইছোঁ ঠিক তেনেকুৱা ধৰণৰ কিছুমান জেগাত ভ্ৰমণ কৰি পেলাই মনটো ইমান ভাল লাগে মানে আপোনাৰ কি বুলি ক'ম আৰু সেইটো মানে অতুলনীয় এটা পৰিৱেশৰ সৃষ্টি হোৱা দি হয় গতিকে আৰু তাৰ বাহিৰে আমি গৈছো অন্য অন্য জেগাত গৈছোঁ ধৰক আমি এই কি কয় কলিয়াবৰ হাটবৰ গৈছোঁ যোৰহাট আঠখেলীয়া নামঘৰ গৈছোঁ তাতো ভাল লাগিছে তাতো মানে সেইবিলাক অনুষ্ঠানত যিখিনি আমি ভ্ৰমণ কৰি পেলাই তাত যিখিনি পাইছো সুন্দৰ পৰিৱেশ পাইছোঁ সেইখিনিয়ে আমাক মনটো বহুত বাহুল্য কৰিছে সেইখিনি আমি আকৌ দ্বিতীয়বাৰ পাও নাপাও সেইটো পিছৰ কথা কিন্তু সেই ভালটো যিটো আমি ভালপাঁও সেই ভাল কথাখিনি আমি সদায় মনত স্মৰণীয় কৰি ৰাখিবই লাগিব আৰু আমি আৰু গৈছো ওচৰে পাজৰে এনেকুৱা কিছুমান জেগাত গৈছো সেইবিলাক জেগাতো তেনেকুৱা পৰিৱেশ পাইছোঁ আমি মানে যাত্ৰা এটা ধৰক এনেই ক'বলগীয়া কথা নাইয়েই যিটো আমি পাইছো ভালবোৰ পাইছো সেই ভালটো আমি ক'বই লাগিব দিয়কচোন গতিকে আৰু আমি তেনেকৈ মই যোৱা ভিতৰত ঢকুৱাখানা গৈছোঁ ঢকুৱাখানাতো ঢকুৱাখানা হওক লক্ষীমপুৰ হওক সেই জেগাতো আমি বৰ বিশেষ বেয়া পোৱা নাই যেনে বিহু হেৰি পাইছোঁ সেই বিহুৰ হেৰি আমাৰ ইয়াত সেই পৰম্পৰা নাই গতিকে আমি সেইখিনিও বৰ অতুলনীয় এটা পৰিৱেশ পাইছোঁ গতিকে আমি গুৱাহাটীত এইবাৰ অলপতে যিটো বিহুৰ হেৰি হৈ গৈছে তাতো গৈছোঁ তাত আমাৰ ভাৰতবৰ্ষৰ এটা নাম কৰিছে বিহুৰ যিটো হেৰি কৰিলে সেইখিনিও চাই ভাল লাগিছে গতিকে আমি আমি ভাবো আমি পৃথিৱীৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ জিলিকি উঠক সেই তেনেকুৱা কিছুমান মনেৰে সৈতে আমি উৎসাহিত হৈছোঁ আৰু আপোনালোকেও আপোনাক আৰু এটা কথা জনাবলৈ পাই ভাল লাগিছে মানে আমাৰ বিহুৰ পিছতে আমাৰ আইসকলে মানে দিহানাম এনেকুৱা হেৰিয়ে সৈতে আমাৰ আৰু এটা অনুষ্ঠান আমাৰ ওৱৰ্ল্ডৰ ভিতৰত জিলিকি উঠিব বুলি আমাৰ ধাৰণা হৈছে আমি সেইখিনি টি ভি যোগেদি দেখি সন্তোষ প্ৰকাশ কৰিছোঁ গতিকে এইখিনি আমাৰ মনত থকা এটা ভাললগা এটা জীৱনত ভালপোৱা এটা হেৰি ভ্ৰমণ কৰি পেলাই পাইছোঁ আপোনাসৱ আপোনালোকক এইখিনি জনাবলৈ পাই আমি সন্তোষ প্ৰকাশ কৰিছোঁ